বিদ্যুতৰ কিছুমান মানে বহুতে বিপদৰ বিষয় বহুত বিপদ থাকিব পাৰে যেনেকে পানী লাগিলে জুই লাগি যাব পাৰে আৰু যদি আমি অন কৰি থৈ দিওঁ চব ছুইটচ বহুত দেৰিৰ কাৰণে কেতিয়াবা ৱায়াৰচবোৰো বেয়া থাকিব পাৰে সেইটো আমি নাজানো ন ত' সেনেকে কেতিয়াবা চৰ্ট চাৰ্কিটো হৈ যাব পাৰে আৰু কেতিয়াবা আমি যদি বিদ্যুতত দি পেলাই চলাই আছো সেইটো যোনটো আমি বস্তুটো চলাই আছো যিহেতু মেচিনো হ'ব পাৰে মিক্সাৰো হ'ব পাৰে এক যদি আমাৰ কাৰেণ্টটো ভাল নহয় তেতিয়াহ'লে আমাৰ প্ৰডাক্টটো ডেমেজ হৈ যাব পাৰে ইলেক্ট্ৰিচিটি আৰু বিদ্যুতৰ কাৰণে আৰু সেইটোৰ কাৰণে আমি সাৱধান নিজে হ'ব লাগিব যেনেকে আমি কেতিয়াবা ছুইটচ বৰ্ড চুলে আমাৰ হাতটো হাতত পানী লাগি থাকিব নালাগে যিহেতু আমি জানো পানী যদি কাৰেণ্টত লাগে কাৰেণ্ট লাগি যাব পাৰে ন' এনেকে তাৰপিছত সৰু বাচ্চাবিলাকক বিদ্যুতৰ ওচৰত আনিব নালাগে ছুইটচ মানে য'ত য'ত ইলেক্ট্ৰিচিটি থাকে যেনেকে চুইটচ বৰ্ড বা যিকোনো ছুইটচ হওক আৰু ৱায়াৰচবোৰ তেনেকে খুলি থৈ দিব নালাগে কাৰণ তাৰে ভিতৰেদি বিদ্যুত যায় আৰু যদি তাতে পানী লাগে বা কাবাৰ বাচ্চাৰ ভৰি বা কিবা লাগে তেনেকে সিহঁতে দুখ পাব পাৰে সেনেকে বহুত বিপদ আহিব পাৰে